বিয়াঘৰত মানুহে কইনাক উপহাৰ দিয়ে যেনেধৰণে কইনাৰ কিছুমান ভাল লগা বস্তু কইনাৰ সম্পৰ্কীয় মানুহবোৰ আৰু বিয়ালৈ নিমন্ত্ৰণ কৰা মানুহবোৰে উপহাৰ দিয়ে যেনে ধৰণৰ কাঁহী বাতি কাঁহৰ কাপোৰ কানি মূগাৰ কাপোৰ পাটৰ কাপোৰ তেনেকুৱা ধৰণৰবোৰ উপহাৰ দিয়ে আৰু লগতে দৰাঘৰৰ পৰাও জোৰোণত পঠায় কাপোৰ পাটৰ কাপোৰ মূগাৰ কাপোৰ লগতে আ অলংকাৰ সকলোবোৰ দৰা ঘৰৰ পৰাই জোৰোণত পঠায় আৰু কইনাক কইনাৰ মাক দেউতাকেতো দিয়েই কিছুমান কাপোৰ কইনাৰ পচণ্ডৰ মতে কইনাৰ ভাল লগা কাপোৰ আৰু তেনেকৈ কইনাৰ সম্পৰ্কীয় মানুহবোৰেও দিয়ে কিছুমান ভাল লগা উপহাৰ যৌতুক যৌতুক বুলি ক'লে যৌতুক দিয়া হয় বাৰু নোহোৱা নহয় তেনেকে কিন্তু ইমান আমাৰ গাৱলীয়া সমাজত ইমান দাবী কৰাও মই সদ্যহতে দেখা পোৱা নাই তথাপিও কইনাক কইনাৰ সুবিধাৰ্থে কিছুমান কইনাৰ লাগতীয়াল বস্তুবোৰ যৌতুক হিচাপে মাক দেউতাকে দিয়ে লগত যেনেধৰণৰ এখন বিচনা নিজে ভালপোৱাভাৱে নিজৰ নিজৰ সুবিধাৰ্থে কিছুমান বস্তু যেনেধৰণে কাঁহৰ কাঁহী বাতিকিটা বটা এটি আৰু লগতে ড্ৰেচিং আইনাৰ পৰা আদি কৰি তেওঁৰ বাবে এখন ডাইনিং দিয়ে কিছুমানে পৰাসকলে দিয়ে আৰু নোৱৰাসকলেনো ক'ত দিব পৰাসকলে ডাইনিং দিয়ে আৰু ডানলফ চোফা পৰা আদি কৰি সকলোবোৰ দিয়ে মানুহে নিজৰ ছোৱালীজনীৰ সুবিধাৰ্থে আৰু সেইবিলাককে আমি যৌতুক বুলি কওঁ আৰু আৰু নিজৰ সম্পৰ্কীয় মানুহবোৰেও কিছুমান এটা দুটা সহায় কৰে কিয়নো বিয়া এখনত নিজৰ মাহীয়েক পেহীয়েক বুলি ক'বলৈ ককাই ভাই সকলোৱে বৰ্তাক বৰ্মাকসকলে সহায় কৰেই তেনেকৈ কিছুমানে পৰাসকলে দিয়ে দামী দামী উপহাৰ